মনৰ শান্তিৰ কাৰণেই বাগিচাৰ কামটো মোৰ হ'বী মই মানে ফুল বহুত ভাল পাওঁ গতিকে মই য'তেই যাওঁ নহয় মুঠতে বেগত কটাৰী হলেও ভৰাই নিওঁ ক'ৰবাত পালে মই দাল আকৌ বা নহ'লে পুলি চুলি কিবা কিবি খুজি আনি মোৰ ঘৰত বহুতখিনি পুলি বহুত আছে আমাৰ ঘৰত মোৰ বাগিচাত ফুলৰ মাত্ৰ মোৰ শান্তিৰ কাৰণেই আৰু মই খুব ভাল পাওঁ এইবোৰ মানে ঔষধি গুণো থাকে বহুত নাৰ্জী ফুলত এতিয়া কটা চিঙাৰ কাৰণে এল'বেৰা ৰুওঁ অলপমান ছালৰ কাৰণে আকৌ বহুতখিনি কিছুমান গছ আকৌ অক্সিজেনৰ কাৰণে ভাল সেইখিনি গছ ভিতৰত ৰাখোঁ গতিকে এইবিলাকৰ কাৰণে বহুত গছ লাগে এই গছ মই মুঠতে আনি ঘৰত ৰুই লওঁহি আকৌ ফুল ফুলিলে মোৰ মনৰ শান্তি এটা আহি যায় গতিকে এইবিলাকেই মোৰ হ'বী